অঁ হেল্ল' নমস্কাৰ হয় হয় অঁ আপোনাৰ কেবখনৰ ড্ৰাইভাৰটো বহুত ভাল পালোঁ দেই যোৱা সপ্তাহত যাওঁতে অঁ ঠিক আছে বহুত ভাল লাগিল বহুত ভাল ড্ৰাইভাৰ আৰু তেখেতে আমাক সুন্দৰকৈ ঘৰ পোৱালেহি হয় হয় হয় অঁ ঠিক আছে বাৰু আচ্ছা কথা এটা শুনকচোন নেক্সট বাৰ তেওঁকে লাগিব সেইখন কেবকে লাগিব এই হেৰি ড্ৰাইভাৰটোৰ সতি হাঁ অঁ ঠিক আছে বাৰু অঁ হয় হয় হয় মই অহা সপ্তাহত হয় আজি আজি চাৰি তাৰিখ হ'ল চাৰি পাঁচ ছয় সাত আঠ ন দহ এঘাৰ অঁ এঘাৰ তাৰিখ অঁ এঘাৰ তাৰিখ এঘাৰ তাৰিখে লাগিব কিন্তু সেই সেইজনকে মানে কি লাগিব আমি যাম শ্বিলং যাম হয় হয় ঠিক আছে নিশ্চয় নিশ্চয় সেইখন কেবকে লাগিব সেইজন সেইজন ড্ৰাইভাৰকে লাগিব হাঁ অঁ হয় হয় হয় বেক অঁ নিশ্চয় নিশ্চয় নিশ্চয় হ'ব দিয়ক হ'ব অঁ